অঁ কোৱা ৰ'বা মোৰ ল'ৰাটোৱে এফালে মাছ ধৰিবলৈ গৈছে আহি পাৱকহি মই তেতিয়া জল্দা জল্দিকৈ পঠিয়াম আৰু অঁ হ'ব দিয়া মই বিচাৰি মেলি চাওঁচোন কিমান দূৰৈত আছে